আচলতে আমি সকলোৱে জানোঁ যে গাঁৱৰ মানুহৰ যিটো মানে প্ৰধান বৃত্তি সেইটো হৈছে কৃষি বৃত্তি তো গতিকে বৰ্তমান মানে আমাৰ ভাৰতবৰ্ষত গ্ৰাম্য অঞ্চলৰ মানে এসত্তৰ শতাংশ মানুহেই কৃষিৰ লগত জড়িত বুলি আমি জানোঁ যদিও মানে এই যিটো মানে বৰ্তমান ৰেচিয়টো চেঞ্জ হৈছে আজিকালি গাঁৱৰ মানুহে বহুতে খে খেতি বাদ দিছে চৰ মানে চাকৰি বা ব্যৱসায়ত বেছি জড়িত হৈছে তথাপিও গাঁৱত এতিয়াও বহুত মানুহ আছে যিবিলাকে এতিয়াও খেতি কৰে আৰু চাব গ'লে গাঁৱৰ খেতি ব্যৱস্থাটো মই মানে যিহেতু অৰ্থনীতি বিভাগৰ ষ্টুডেণ্ট হয় তো মই জানোঁ যে গাঁৱত যিখিনি আমি খেতি কৰি মানুহবিলাকে যিখিনি বস্তু পায় সেইখিনি পৰ্যাপ্ত নহয় ধৰক আপোনাৰ মানে যোগানৰ পৰা চাবলৈ গ'লেও মানে খেতি কৰি মানে আমি যিমানখিনি ফ্ৰেছ বস্তু আমি বিচাৰোঁ সিমানখিনি নাপাওঁ যাৰ কাৰণে আমি চালানি বস্তু ল'বলগীয়া হয় তো গতিকে মই ভাবোঁ যে যাতে মানে উৎপাদনটো বাঢ়াব পাৰোঁ তাৰকাৰণে বিভিন্ন ব্যৱস্থা আমি হাতত ল'ব পাৰোঁ তো মেইনলি আমি নিজেই কৰিব পাৰোঁ যেনেকৈ আমি মানে কৃষিৰ বিভিন্ন ব্যৱস্থাবিলাক আমি সলনি কৰিব পাৰোঁ তাৰ আগতে মানুহবিলাকে যদিও সলনি হয়ো আছে বৰ্তমান আগতে যেনেকৈ মানুহবিলাকে হাল বাইছিল গৰুৰে হাল বাইছিল কিবা কৰিছিল আজিকালি চব ট্ৰেক্টৰ ব্যৱহাৰ কৰে কিবা কৰে এইবিলাক উন্নত হৈছে তো পানীৰ কাৰণে মানে পাম্প ইউজ কৰে সেইবিলাক বহুত বেছি উন্নত হৈছে তো সেইবিলাক ভাল কথা আৰু বেছি উন্নত হ'ব লাগে তাৰ কাৰণে মেইনলি যিটো আধি ছিষ্টেম আছে মোৰ মতে সেই আধি ছিষ্টেমটো নোহোৱা কৰিব লাগে কাৰণ যোনে কচ যাৰ মাটি নাই মাটি নথকা খে খেতিয়কবিলাক যিবিলাক জমিদাৰৰ মাটি আছে তেওঁলোকৰ তাতে দেহে কেহে খাটি যিমানখিনি ফচল উৎপাদন কৰে সেইখিনি বিনা কষ্ট থকা মালিকজনক আধা দি দিব লাগে যিটো এক্সোৱেলি চাবলৈ গ'লে কোনো ক্ষেত্ৰৰ পৰা কোনো ন্যায় সন্মত নহয় যাৰ কাৰণে মই ভাবোঁ যে মানে এইটো কৰিব লাগে যে যিহেতু তেওঁ মালিক তেওঁক চাৰি ভাগৰ এভাগ দিব লাগে বা তিনি ভাগৰ এভাগ তেওঁক দি বেছি শতাংশ খেতি কৰা মানুহজনে পাব লাগে যাৰ যাৰ ফলত তেওঁৰো মানে অৱস্থা অলপ ভাল হ'ব বা সেইজন মানুহৰো মানে এটা যিটো আপোনাৰ সমাজত যিটো আমাৰ শোষণ চলি থাকে সেই শোষণটো নোহোৱা হ'ব আৰু বিভিন্ন সেনেকুৱা বস্তু আছে কৃষিৰ ক্ষেত্ৰত যিটো আমি কৃষি বস্তুটোক আমি উন্নত কৰি তুলিব পাৰোঁ চৰকাৰেও কৰিব পাৰে চৰকাৰে বিভিন্ন আঁচনি বৰ্তমান দিও আছে মানে আঁচনিবিলাক দি আছে ঠিকেই কিন্তু তাত বহুতো কামত অহা নাই তো যিবিলাকে পাব লাগে পোৱা নাই নাপাবলগাবিলাকে পাইছে যিবিলাকে পাইছে ভালদৰে কামত খটোৱা নাই তো চৰকাৰে এইবিলাক নিৰীক্ষণ কৰিব লাগে যিখিনি দিছে বা হেৰি কৰিছে সেইখিনি যাতে ঠিকমতে কামত আহে ভালমতে কামত আহে যাৰ ফলত উৎপাদন বাঢ়ে তো বজাৰতো যাতে দাম বৃদ্ধি পাই মানুহেও যাতে এতিয়া আমি আমি যিবিলাকে খেতি নকৰাকৈ আছোঁ সেইবিলাকে যাতে কিনি খাব পাৰোঁ ফ্ৰেছ বস্তুটো যাতে আমাৰ স্বাস্থ্যটোও ভালে থাকে আৰু যিজনে বিক্ৰী কৰিব তাৰো অৱস্থাৰ পৰিৱৰ্তন হয় তো সেইখিনিয়ে আৰু এনেকুৱা বিভিন্ন ব্যৱস্থা আছে যাৰ দ্বাৰা আমি গাঁৱৰ গাঁৱৰ কৃষি ব্যৱস্থাটো উন্নত কৰিব পাৰোঁ